অঁ তামোলৰ পোণ কেনেকৈ তামোলৰ পোণ কেনেকৈ অঁ অঁ অঁ অঁ অঁ কে কেনেকৈ পোণ পোণ কেনেকৈ অঁ অঁ অঁ অঁ এই তাৰপৰা পাণো আছে নেকি পাণ পাণো আছে নেকি অঁ অঁ অঁ তামোলৰ দহ পোণ এটা দিয়কচোন আৰু পাণো দিব এইবিলাক ঘৰৰ বাৰী বা যি কি নহওক অঁ অঁ তামোল দিয়ক দহ পোণ এই দহ পোণ আৰু পাণ দহ গুচি অঁ সেইটোৱে দি পঠাব ঠিক আছে